অসমীয়া ফকৰা যোজনা বুলি ক'লে আমি ক'ব পাৰোঁ আকাশত চাং পতা ডলাৰ বগৰী তাৰপিছত মূধচ ফুটা কাণ কটা এইবিলাকৰ কথা আমি ক'ব পাৰোঁ